বিদ্যুৎ বিভাগৰ প্ৰতিনিধি হয়নে হয় এই মোৰ এই কাৰেণ্টৰ বিলটোত অকণমান খেলি মেলি থকা যেন অনুভৱ হৈছে মই যোৱা মাহত মোৰ ব্যক্তিগত কামত এঠাইলৈ যাব লগা হৈছিল এতিয়া বিলটো যিহেতু ঘৰত তেনেকৈ ইউজ কৰা নহয়েই তথাপিও মোৰ বিলটো বহুত বেছি আছে এই মাহত বাৰশ টকা পাৰ হৈ গৈছে সাধাৰণতে মাহেক মাহেকত যদি চাবলৈ যাওঁ তিনিশ চাৰিশ টকাৰ মাজতে থাকে কিন্তু ব্যৱহাৰ নকৰাকৈ বাৰশ টকা বিল কেনেকৈ হ'ব পাৰে আৰু এতিয়া সব মিলাই মিলি এতিয়া শেষত গৈ মই দুহেজাৰ টকা দিবলগীয়া হৈছে সেইটোতো অকণমান কিবা এটা খেলি মেলি নিশ্চয় আছে গতিকে আপুনি কিবা এটা কৰি কথাটো চাই দিবচোন এবাৰ হয় হয়

গতিকে আপুনি হে এইটো চাই দিব বুলি আশা ৰাখিলোঁ আৰু অঁ অঁ